হেল্ল' অ অ হয় কোনে কৈছিলে বাৰু

নহয় কে নহয় কেতিয়াবা ভুল হৈ যাব পাৰে নাজানো আমিতো এক কেজি জুখি দিছিলোঁ আপোনাক

হ'ব হ'ব বাৰু ঠিক আছে আপুনি আহকচোন

ঠিক আছে ঠিক আছে বাৰু হ'ব দাদা বেয়া নাপাব যদি এনেকুৱা কেতিয়াবা হৈ যায় বাৰু আমাৰ ঠিক আছে আহক আপুনি